হেল্ল' পাকঘৰ ৰেষ্টুৰেন্ট হয়নে অঁ মই হেৰি আপোনালোকৰ ৰেষ্টুৰেন্টৰপৰা চাও মিনৰ অৰ্ডাৰ কৰিছিলোঁ ঘৰত ল'ৰাকেইটাই খাম বুলি ৰৈ আছে কিমান সময়ত পাবহি বাৰু